হয় মই হোমেন বৰগোঁহাই ডাঙৰীয়াৰ চিন্তাৰ খুৰাক নামৰ কিতাপখনৰপৰা কিতাপ আৰু টেলিভিশ্যন নামৰ পাঠটি দুটিমান লাইন পাঠ কৰিছোঁ কিতাপ আৰু টেলিভিশ্যন কেইদিনমানৰ আগতে তেজপুৰলৈ যাওঁতে মোৰ বন্ধু ডক্টৰ ৰবীন গোস্বামীৰ মুখত কিতাপ আৰু টেলিভিশ্যন সম্পৰ্কে এটা অতি সাৰ গৰ্ভ তুলনামূলক মন্তব্য শুনিবলৈ পালোঁ যিটোৰ ভাগ আমাৰ অসমৰ পাঠসকলকো পাঠকসকলকো দিয়াৰ লোভ মই সামৰিব নোৱাৰিলোঁ ফ্ৰাঞ্চৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান লিজিয়ন অফ অনাৰ এতিয়ালৈকে মাত্ৰ দুজন ভাৰতীয়ই লাভ কৰিছে তেওঁলোক দুজন হ'ল চিত্ৰ পৰিচালক সত্যজিত ৰায় আৰু চিকিৎসা বিজ্ঞানী ডক্টৰ তলৱাৰ সত্যজিত ৰায়ক সকলোৱে জানে কিন্তু বেছিভাগ বিজ্ঞানীৰ দৰেই ডক্টৰ তলৱাৰৰ নাম খুব কম মানুহে শুনিছে কুষ্ঠৰোগ নিৰাময়ৰ কাৰণে তেওঁ আৱিষ্কাৰ কৰা চীতা আধুনিক চিকিৎসা বিজ্ঞানৰ এটা মহৎ অৱদান বুলি স্বীকৃত হৈছে যাৰ কাৰণে ফ্ৰাঞ্চৰ চৰকাৰে তেওঁক সেই দেশৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মানেৰে বিভূষিত কৰিছে